যিসকল ব্যক্তিয়ে ঘোচখোৰ তেওঁলোকক কমেও দহ পোন্ধৰ বছৰমান জেলত ৰাখিব লাগে যাতে সিহঁতি দ্বিতীয়বাৰ ঘোচ ল'ব নোৱাৰে পৰাপক্ষত সিহঁতক দুমাহ এমাহ ৰাখি উলিয়াই দিব নালাগে সিহঁতি যাতে আকৌ দ্বিতীয়বাৰ ঘোচ ল'বলৈ ভয় কৰাকৈ সিহঁতক অকমান শাস্তি দিব লাগে পাৰিলে সিহঁতৰ চাকৰিটো অকণমান বৰ্খাস্ত কৰি দিব লাগে আৰু ঠিক তেনেদৰে চুৰবোৰৰ পৰাও হাত হাৰিবৰ কাৰণে দোকান নামঘৰ মন্দিৰ সেইবোৰ জেগাত চুৰ হয় সেইবোৰ জেগাত চিটি চি চি টি ভি লগাই দিব লাগে যাতে সিহঁতি চুৰ কৰিবলৈ সাহস নকৰে